অঁ হেল্ল' হেল্ল' অঁ হয় হয় কওকচোন আপোনাক কি কি কি কি পাচলি লাগিব কি কি পাচলি লাগিছিলে কওকচোন হয় হয় হয় হয় হয় হয় আপোনাক কি লাগে বিলাহী পাব এইপিনে ফেন্স্বিন আছে মটৰ আছে তাৰপৰা এইপিনে এনেকৈ এইখিনি পাব আৰু আপোনাক কি কি লাগে আইটেমটো আপোনাৰ লিষ্টটো কেই কেজিকৈ লাগিব আপুনি কৈ দিব লাগে মোক এই তেতিয়া মই সেইকেইটা দিব পাৰিম মানে

হ'ব আপুনি পাই যাব আপুনি হেৰি কৰিব এইপিনে আলু বিলাহী বেঙেনা এইবিলাক বস্তু হ'ব দামকেইটা মই চাই চিতি লগাই দিম বাৰু আপুনি চিন্তা কৰিব নালাগে সদায় আহি থকা কাষ্টমাৰ আপুনি গতিকে কি কি লাগে মোক আপুনি লিষ্ট এটা বনাই হোৱাটচএপতে দি দিয়ক মই আপোনাৰ বস্তুখিনি পেকিং কৰি থৈ দিব পাৰিম তেতিয়া অঁ আপুনি হয় হয় এনেই আপোনাৰ এনেকুৱা আৰু কিবা বেলেগ বস্তু লাগিব নেকি আৰু মানে মাংস আৰু মাছ মাছ মাংস দুইটাই হ'ব গ'লে দুইটা আইটেমত কি কি বস্তু লাগিব সেইকেইটা ইয়াত আপোনাৰ লিষ্টটো চালে লিষ্টটো পঠাই দিলে হ'ব হোৱাটচএপতে মোৰ নম্বৰতে পঠাই দিলে মই বস্তুখিনি উলিয়াই মেলি ৰেডি কৰি থ'ম তাৰপৰা কোনোবাই নিবলৈ আহিব নে মই ঘৰলৈ পঠাই দিব লাগিব অঁ অঁ ঠিক আছে হেৰি কৰিব এই বস্তুটো লিষ্টটো খালী ভালকৈ লিখি মেলি পঠাব কোনটো বস্তু কেই কেজি লাগে বোলে সবৰে হেৰিটো মানে পঠাই দিব দৰকাৰ হ'লে এতিয়া পঠাই দিব মই আপোনাক হ'ব হ'ব লিষ্টটো হ'ব লিষ্টটো পঠাই দিব মই আপোনাক ৰাতিয়ে কিমান টকা বিল হ'ব মই সেইটো পঠাই দিম তাৰপৰা কাইলৈ তেতিয়া আহি পেলাই নি লৈ যাবহি ঠিক আছে হ'ব